কুকুৰা পুহিবলৈ লৈছোঁ তাত মানুহ বিচাৰি ঘৰ দুৱাৰ বনাবলৈ দিলোঁ ঘৰ দুৱাৰ বনোৱা পাছত কুকুৰা ঘৰটোত ভৰ্তি কৰিলোঁ কুকুৰা ভৰ্তি কৰি ঘৰৰ সকলোখিনি ধান পটান ঘৰৰে দিওঁ আৰু ঘৰৰে বস্তু দি মই কুকুৰা পালন কৰোঁ কু কুকুৰা আছে মোৰ বহুতখিনি সেইখিনিৰ মই দৰৱ জাতিও বিচাৰিব লাগে দৰৱ জাতি বিচাৰি মই সকলোখিনি দি কুকুৰা ধান পটান খোৱাই সকলোখিনি ৰাখি মই এই হেৰিয়াত পৰিষ্কাৰ কৰি ৰাখোঁ ঘৰ দুৱাৰ সাৰি পুচি সকলোখিনি মই পৰিষ্কাৰ কৰি ঘৰত ৰাখোঁ ৰাখি কণী কোণা পাৰিলে মই সেইবিলাক বিকি কিনি বিকি মই নিজৰ কাপোৰ কানি সকলোখিনি লওঁ সেইখিনি নল'লে মোৰ ঘৰখন চলিবলৈ উপায় নোলায় ঘৰখন চলিবলৈ হ'লে মতে বহুতখিনি যত্ন কৰিব লাগে ঘৰৰ ধান পটান সকলোখিনি সেই কুকুৰাকে মই খুৱাওঁ সেই কুকুৰাক নোখোৱালে মই উপায় নাই সেই কুকুৰাখিনি বিকি কিনি যিবিলাক হেৰি কৰি ৰাখি মই ঘৰখন চলাবলৈ উপায়টো ওলাই যায় আৰু মই সেইবিলাক যদি বিকি কিনি ঘৰ চলাবলৈ উপায়ে বিচাৰি নাচাওঁ তেতিয়া মোৰ সকলোখিনি ঘৰৰ কাম পৰি থাকে ঘৰৰ কামৰ পৰা উপৰিও মই এইবিলাক যত্ন কৰি ৰাখোঁ ঘৰৰ কাম নকৰিলেও নহয় তাৰমানে ঘৰৰ ব্যৱহাৰ সকলোখিনি কৰি ৰাখিহে মই কুকুৰা হাঁহ পালন কৰি ৰাখোঁ কুকুৰা হাঁহ পালন কৰি ৰাখি মই এইবিলাক সকলোখিনি ঘৰখনৰ বিষয় লৈ মই এইবিলাক সকলোখিনি যত্ন কৰোঁ আৰু মই এইবিলাক বিকি নিবিকিলে মোৰ একো ঘৰখন নচলে কুকুৰা যিমানখিনি বাৰ তেৰটা কুকুৰা বিকি হ'লেও মই এই ঘৰখনত চলাবলৈ উপায় বিচাৰি ফুৰোঁ এই কুকুৰা আহাৰ নক নকৰিলে মানে তেনেকৈ ঘৰখন চলিবলৈও মোৰ উপায় নোলায় এইবিলাক কৈহে মই ঘৰখন চলাব পাৰোঁ আৰু মই এই কাপোৰ কানি লওঁ বিকি কিনি বেমাৰ কৰিলে মোৰ সকলোখিনিয়ে লোকচান হৈ যায় লোকচান হৈ যায় মই সেইখিনিকে মই ৰাখি মই দৰৱ পাতি দি থাকোঁ বেমাৰ পৰিলে মই সকলোখিনি দৰৱ পাতি বিচাৰি আনি সকলো মানুহ বিচাৰিও ফুৰিব লাগে ঘৰত মানুহ দুনো নাই মই বিচাৰি আনি এই দৰৱ পাতি লৈ আহিলেহে মোৰ বেলেগ মানুহে খুৱাই দিলেহে মই হয় মই নিজে একো কৰিব নোৱাৰোঁ মেলিব নোৱাৰোঁ ঘৰত কিমান কুকু কুকুৰা কুকুৰা আছে মোৰ বাৰজনীমান আৰু হাঁহ আছে এইবিলাক সকলোখিনি খোৱালেহে মোৰ কামত হয় এইবিলাক মই সকলোখিনি দি যাওঁ নহ'লে মোৰ উপায় নোলায় এতিয়া মই এইবিলাক পুহিহে ঘৰখন চলাবলৈ উপায়টো ওলাইছে এতিয়া মই যিখিনি পাৰোঁ সেইখিনি বিকি কিনি কণীও বিকোঁ হাঁহ কণী বিকো কুকুৰা কণী বিকোঁ গোটেইবিলাক বিকি মই কাপোৰ কানি চব মই লৈছোঁ তেতিয়াহে মই চলিব পাৰিছোঁ নহ'লে উপায় নোলায়